আমাৰ গাঁৱৰ ওচৰত নামঘৰত আমি ভাদ মাহত বছৰি নাম লওঁ গোপিনীসকলে আৰু ভকতসকলেও নাম লোৱা হয় তাত চাকি বন্তি জ্বলোৱা হয় আৰু প্ৰসাদ দিয়া হয় আৰু আমিও তাত নাম লওঁ গোপিনীসকলে আৰু আমাৰ গাঁৱৰ মহিলাসকলে আঠখেলীয়া নামঘৰলৈ যায় নামঘৰলৈ যাওঁতে তাত গেটৰ সন্মুখত গাড়ী ৰখাই আমি এডোখৰ খোজকাঢ়ি যাওঁ গৈ তাত নানা ধৰণৰ দোকান তেল চাকি বন্তিৰ দোকান তাতে আমি ধূপ চাকি লৈ নামঘৰৰ সন্মুখলৈ সোমাই যাওঁ সোমাই গৈ আমি চাকি বন্তি জ্বলাওঁ তাত ভকতসকলে নামঘৰত নাম লৈ থাকে আমিও তাতে এটা চাইডত চাকি জ্বলাওঁ জ্বলাই কৰি আমি নামঘৰৰ ভিতৰৰপৰা ওলাই আহি নামঘৰৰ চাৰিওৱাকাষে আমি জেগা ইফালে সিফালে চাৰিওফালে ফুৰি ওচৰতে পুখুৰী এটা আছে পুখুৰীটোত আমি কাছ মাছ এনেকুৱা ধৰণৰ আমি চাওঁ বস্তুবিলাক তাত কাছ কাছক আমি আহাৰ খাবলৈ দিয়া হয় খাবলৈ দিয়া হয় আৰু ধৰি লওক আমি চাহ খায় চাহ খাই কৰি আমি ধৰি লওক ভাদ মাহত তিথি তিনিটা পতা হয় মাধৱদেৱৰ তিথি শংকৰদেৱৰ তিথি আৰু জন্মাষ্টমী তিথি আমি এই তিনিটা তিথি নামঘৰত পতা হয়

আৰু